কওকচোন একদম বঢ়িয়া আপোনাৰ কেনেকা অঁ ক'ৰ পৰা আহিলি অঁ বঢ়িয়া বঢ়িয়া বঢ়িয়া কি কিমান ল'ব দুই কেজি লাগে আৰু আপুনি কোনটো কোৱালিটি বিচাৰিছে আপুনি মোটা দানা বিচাৰিছেনে মিহি বিচাৰিছেনে নহয় শুনক মই আপোনাক আপোনাক বুজাই দি আছোঁ ইয়াত আমাৰ বহুতো কোম্পানীৰ আহে যেনেকে বৰচলাৰ টি এটা আছে আপোনাৰ এটা হ'ল দেতে দেতেৰিল টি আছে আৰু আপোনাৰ এটা আছে নামেৰি টি আছে আৰু আমাৰ বিভিন্ন কোৱালিটিৰ আছে আৰু ইয়াতো বহুতো ধৰণৰ থাকে কিছুমানে মিহি দানা লয় কিছুমানে কিছুমানে লয় অলপ মোটা দানা লয় আৰু কিছুমানে এই অলপ মানে গ্ৰীণ টি লয় হাঁ এতিয়া এতিয়া গ্ৰীণ টি থাকে আপোনাৰ সেইটো আপোনাৰ ৰেটতো অলপ বেছিকৈ পৰে হাঁ আৰু গ্ৰীণ টি হ'ল আপোনাৰ ডাইৰেক্ট আপুনি নৰ্মেল হেৰিয়াতো খাব পাৰিব বেমাৰীও খাব পাৰিব অঁ

না ডাঙৰ যদি লাগে তাতো আপোনাৰ কোৱালিটি আছে ধৰক আপ আপুনি এতিয়া আপুনি আপোনাৰ বাজেটতো কেনেকাকে এই কথাতো যদি আপুনি এটা আছে আপোনাৰ পঞ্চাছ টকা পোৱা আছে এটা আছে আপোনাৰ সত্তৰ টকা পোৱা আছে আৰু এটা আছে এশ বিছ টকা পোৱা আছে এই ইয়াৰ কোৱালিটিতো কৈ দিওঁ এশ বিছ টকা পোৱা আছে আপোনাৰ সেইটো মানে আপুনি কম পৰিমাণে দিলে হ'ল আৰু এইটো বস্তুটো বহুত মানে ভাল কোৱালিটি আৰু যোনটো আপোনাৰ সত্তৰ টকা এইটো অলপ ছেকেণ্ড নম্বৰ কোৱালিটি আছে এভাৰেষ্টতো আপুনি বৰচলাৰ টি ল'ব পাৰে আজি কালি যোনতো চলি আছে বৰচলাৰ টিতো আৰু ধুনীয়াকে চলি আছে এইটো আপোনাৰ যোনটো অলপ সময় গৰম কৰিব লাগিব আপুনি আপুনি দুই চামুচমান যদি দি দিয়ে আপোনাৰ ধুনীয়া মানে চাহ হৈ যাব সেই কাৰণে আপুনি সেইটোৱে লওক এইটো লওক এই এই এইটোৱে লওক এইয়া লওক এইটোৱে আপুনি ল'ব অঁ ঠিক আছে তেনেহলে এতিয়া পেমেন্টটো আপুনি কেনেকে কৰে অঁ ঠিক আছে কওকচোন

ঠিক অঁ লওক এইটোৱে লওক অঁ ঠিক অঁ এইটোৱে এইটোৱে লওক লওক ঠিক আছে লওক